মই যেতিয়া পঢ়ি আছিলোঁ গুৱাহাটীত মৰাণৰ পৰা প্ৰায় বাছতেই যাওঁ তেনেকৈ যাওঁতে এবাৰ খুব গৰম দিন আছিল যোৰহাট মৰাণৰ পৰা যোৰহাট পালোঁগৈ তাতে বাছ ৰাখিল গৰম কাৰণে লগে লগে নামি এটা ক'ল্ড ড্ৰিংকছ খাইছিলোঁ ক'ল্ড ড্ৰিংকছটো খোৱাৰ লগে লগেই মূৰটো ইমান ঘূৰাল লগে লগে গৈ মই লেট্ৰিনত সোমাই গ'লোঁ তাতে টয়লেট চয়লেট কৰি বহি আছোঁ মূৰটো গোটেই গাটো ঘামি জামি মানে অৱস্থা নাইকিয়া হৈ গৈছিল মই ইমান সময়ে টয়লেটত সোমাই টয়লেটত সোমাই আছিলোঁ বাছখন প্ৰায় যাবৰ কাৰণে ৰেডি হৈ গৈছিল যেতিয়া দেখে মোৰ ছিটত মই নাই তেতিয়া বাছখন ৰাখি থৈছিল ত' মই ৰাখি থোৱাৰ যেনি তেনি বিচাৰিছিল মোক ক'ত গ'ল কি হ'ল তাৰপিছত আহি যেতিয়া মই ওলাইছোহি গোটেইখন মানে গোটেইখনে মোক এনেকুৱাকৈ চাইছিল যেন মই কিবা চিৰিয়াখানাৰ জন্তুহে আৰু তেতিয়া সেইটো এটা ডাঙৰ অভিজ্ঞতা হেৰি হৈছিল